হেল্ল' অঁ অঁ ভালেই বৰ্তমান অঁ এইবাৰ বাৰিষা খেতি কৰিছিলোঁ আকৌ ধান খেতিটোতো কৰিছিলোৱেই আৰু ঘৰত এইবিলাক এই চটপতি কেৰেলা অঁ লাও খেতি আৰু এইবিলাক মাছৰ ফিচাৰীটোতো আছে মাছ খেতিটো কৰি আছোঁ বৰ্তমান আৰু এটা উন্নতমানৰ খেতি ডেগন ফ্ৰুইট লগাইছোঁ এইবিলাকেই আৰু খেতি এইবাৰ ধানটোতো বাম ধানবিলাক ভাল নহ'ল দেখোন আপোনালোকৰ ফালে কেনেকুৱা হ'ল অঁ সেই একেই আৰু তাৰমানে এতিয়া আমাৰ ফালে পানীটো নহ'ল আকৌ বামবিলাক নহ'ল শাক পাচলি এতিয়া খৰালি শাক পাচলি লগাইছোঁ আৰু এইবিলাক লাই মূলা এইবিলাক যিবিলাক শাক পাচলি কৰে কবি ছবি বেঙেনা এইবিলাক বাৰিষা শাক পাচলি কৰোঁ সেই আৰু এবাৰ কৰিছিলোঁ এইবাৰ অলপ প্ৰফিটটো হ'ল বাৰু ইমান নোহোৱা নহয়

বাকী ভালে আৰু আপোনালোকৰ ফালে ঠিকে আছে নাই খেতি বাতি এতিয়া শাক পাচলি লগাইছে একো নহ'ল নহ্ পানীৰ কাৰণে আৰু অঁ এতিয়া লগাইছে তেতিয়াহ'লে অঁ অঁ ঠিক আছে হয় হয় লাইটো হ'লে আনি খাব লাগিব আৰু আমাৰ হোৱা নাই বাৰু অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে হ'ব এ তেতিয়াহ'লে আৰু নহ্ ভালে আছে যদি